মই ফিজিকেল কিতাপেই পঢ়িবলৈ প্ৰিফাৰ কৰোঁ ইলেক্ট্ৰনিক ইলেক্ট্ৰনিক কিতাপৰ বা ই বুকৰ সলনি কাৰণ ফিজিকেল কিতাপৰ লগত পাঠক আৰু কিতাপৰ যিটো সম্বন্ধ সেইটো এক নিবিড় সম্বন্ধ সেইটো অকল পঢ়াজনেহে বুজি পাব পাৰে আৰু সেই বস্তুটো ই বুকৰ লগত সেই বস্তুটো আমি তাত বিচাৰি নপাওঁ যিটো পাঠক আৰু কিতাপৰ যিটো এটা সম্বন্ধ বিশেষ সম্বন্ধ সেইটো আমি তাত বিচাৰি নাপাওঁ আৰু মই অডিঅ' বুক শুনিছোঁ মই বিশেষকে হিন্দী আৰু হিন্দী আৰু ইংলিচৰ দুই এখন শুনিছোঁ কিন্তু মই তেনেকুৱা অডিঅ' বুক শুনিছোঁ যদিও কিন্তু মই ফিজিকেল বুককে মই পঢ়াটো প্ৰিফাৰ কৰোঁ